হয় মই পি টি ঊষাৰ বিষয়ে শুনিছোঁ তেওঁৰ জন্ম হৈছিল সাতাইছ জুন ঊনৈছশ চৌৰাশী চনত তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় ট্ৰেক এন ফিল্ডৰ এথলেচিছ আছিল আৰু ঊনৈছশ চৌসত্তৰ চনত তেওঁ ভাৰতীয় এথলেটিকছৰ সৈতে জড়িত হৈছিল আৰু তেওঁ ভাৰতীয় ট্ৰেক এন ফিউডৰ ৰাণী বুলি কোৱা যায় বাপ বুলিও জনা যায় আৰু তেওঁ এনে এগৰাকী মহিলা যিগৰাকী মহিলাৰ কথা শুনি মই বা আমাৰ ওচৰে পাঁজৰৰ ল'ৰাসকলে উৎসাহীত হ'ব পাৰে তেওঁ এগৰাকী মহিলা হৈও বিশ্ব দুৱাৰৰ খেলিবলৈ সক্ষম হৈছে আৰু তেনে এগৰাকী মহিলাৰপৰা যদি আমি উৎসাহ বা প্ৰেৰণা ল'লে আমিও নিশ্চয় এদিন সেই পথত উপনীত হ'ব পাৰিম